মই ভ্ৰমণ কৰোঁতে সুৰক্ষা বিষয়টো আগতীয়াকৈ গ্ৰন্থ ব্যৱস্থাৰ ওপৰত গৱেষণা কৰোঁ স্থানীয় ৰীতি নীতি আইন সাম্ভাৱ্য বিপদ আৰু ৰলাই চলিব এৰাই চলিবলগীয়া ক্ষেত্ৰসমূহ বুজিব লাগে নিৰাপদ ভ্ৰমণ বীমা চিকিৎসা জৰুৰীকালীন অৱস্থা চুৰি বা বাতিলৰ বাবে বিস্তৃত ভ্ৰমণ বীমা ক্ৰয় কৰক কৰোঁ ভ্ৰমণসূচী শ্বেয়াৰ কৰাৰ কৰাৰ আপোনাৰ ভ্ৰমণ পৰিকল্পনাসমূহ বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰাৰ য'ত থকাৰ ব্যৱস্থা আৰু প্ৰত্যাহিক উভতি অহাৰ তাৰিখ অন্তৰ্ভুক্ত কৰা হৈছে পেকেট এটা মৌলিক প্ৰাথমিক চিকিৎসা দ্বিক গুৰুত্বপূৰ্ণ নথি পত্ৰ কপি আৰু জৰুৰীকালীন যোগাযোগ তথ্য লৈ যাওঁ সুযোগ হৈ সুযুক্ত হৈ থাকক আপোনাৰ ফোনটো নিশ্চিত কৰক নিশ্চিত কৰাৰ আপোনাৰ ফোন ছাৰ্জ আৰু কাৰ্যক্ষম হোৱাটো নিশ্চিত কৰক আৰু এই

এনেদৰে সাজ পোচাক আৰু আচৰণ কৰক যাতে নিজৰ প্ৰতি অপ্ৰয়োজনীয় দৃষ্টি আৰু আকৰ্ষণ নকৰে বিশ্বৰ সুযোগ্য পৰিসৰণ ব্যৱহাৰ কৰক অনুজ্ঞা পত্ৰ প্ৰাপ্ত টেকিং বা সুমান শ্বেয়াৰ সেৱাৰ বাবে বিকল্প লা বিকল্প লাও ৰাহুল পৰিবহণৰ সুৰক্ষাৰ বিষয় আগতে গৱেষণা কৰক সজাগ হৈ থাকক আপোনাৰ বিশ্ব যোগ্য পৰিবহণ ব্যৱহাৰ কৰক অনুপজ্ঞত্বপ্ৰাপ্ত ট্ৰেকিং বা সুমানো সুমান ধন্য ৰেয়াৰ চেয়াৰ সেৱাৰ বাবে বিকল্প লওক ৰাহুৱা পৰিবৰণৰ সুৰক্ষাৰ বিশেষ আগতেই গৱেষণা কৰক সজাগ হৈ থাকক বিশেষকৈ ভিৰ আৰু অচিনাকী অঞ্চলত নিজৰ চৌপাশৰ প্ৰতি সচেতন হওক জৰুৰীকালীন প্ৰস্তুতি স্থানীয় জৰুৰীকালীন নম্বৰ জানি লওক আৰু আপোনাৰ দেশৰ দুটা বাহ বা কনচুৱেটৰ যোগাযোগৰ তথ্য হাতত ৰাখক এই পদক্ষেপসমূহ আগতীয়াকৈ লোৱাটোৱে মোৰ লক্ষ্য মোৰ সুৰক্ষাৰ বাবে সুযোগ্য বুলি মই ভাবোঁ সেইবাবে আগতীয়াকৈ ভ্ৰমণ কৰিবলৈ এইবোৰ সুবিধা মই হাতত লওঁ